আই টুৱেণ্টি এল্ডু হেনু গ্ৰেণ্ড ভিটা স্কৰপিঅ বলেৰো য়ামাহা আৰৱা ডা ফাইভ হৰ্ণ এট ওৱান ছিক্সটি এপাচী পালচাৰ এন এছ টু ফিফ্টী